ভাগিনটোক বেগটো দিলোঁ বেগটো সি পাই বহুত ভাল পাইছে বেগটোত টিফিন থ'বলৈ আৰু কিতাপকেইখনো তাৰ যিমানকেইখন ধুনীয়াকৈ ধৰে আৰু ফ্লাক্সটো তাৰ ধুনীয়া লৈ যাবলৈ ছাইডত জেগা আছে সি বহুত ভাল পাইছে বেগটো পাই